হেল্লো তিনিচুকীয়া পৰিবহণ বিভাগ হয়নে অঁ মই প্ৰভাকৰ সোণোৱালে কৈছিলোঁ মানে মই এটা বজাত বুক কৰিছিলোঁ মানে এখন কেব এই ডিব্ৰুগড় যাবলৈ এতিয়া এটা বজাত মানে বুক কৰি কৈছিলোঁ সি ক'লে কি দুটা বজাত পামহি বুলি ক'লে এতিয়া দেখোন চাৰে চাৰি বাজিলে ইমান দেৰিলৈকে পোৱা নাই কি হৈছে মানে আপোনালোকৰ সময়সূচীটো মিল নাই নে নে ক'ৰবাত কিবা প্ৰব্লেম হৈছে মোৰতো যাব লাগে কাম বহুত আছে মই তাত গৈ পাব লাগিছিলে আপোনাৰ পাঁচটা বজাত এতিয়া চাৰে ছয় হৈছিলে মোৰ এতিয়াতো টাইমটো গ'ল এতিয়া কি হ'ব এনেইতো বহুত প্ৰব্লেম হ'ব এতিয়া মই আজি এনেকৈ গ'ল আৰু আপুনি আপোনাৰ সেই কেবটো কেঞ্চে কেঞ্চেল কৰক আৰু মই এডভাঞ্চত যি আপোনাক ছশ টকা দিছিলোঁ ছশ টকা ঘূৰাই পঠাই দিয়ক অঁ অঁ অনলাইন দি দিব অঁ মই আপোনাক স্কেনাৰখন দি দিম অঁ ঠিক আছে দিয়ক হ'ব দিয়ক